মোৰ তাত থকা প্ৰডাক্টটো যেনে ম'বাইল ফোনটো ম'বাইল ফোনটোৰ পজিটিভ এক্সপিৰিয়েন্সটো ক'বলৈ গ'লে বহুত আছে তাৰ ভিতৰত পজিটিভটো হ'ল যে আমি

তেতিয়াহ'লে আমি এই ম'বাইল ফোনটোৰ জৰিয়তে তেওঁক আমি কন্টেক কৰি পেলাই আমি তেওঁৰপৰা সহায় ল'ব পাৰোঁ আৰু তাৰ বাদেও আমি বহুত ধৰণত যেনেকৈ যেনে ধৰক কাৰোবাৰ লগত বহুত দিন ধৰি আমাৰ কোনো কন্টেক হোৱা নাই গতিকে তেওঁৰ যদি ফোন নাম্বাৰ নাথাকে গতিকে আজিকালি বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে চ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক হওক এটা জনপ্ৰিয় হোৱাটচএপ হওক তাৰপিছত আপোনাৰ টুইটাৰ টেলিগ্ৰাম আদি বহুতো আছে গতিকে এইবোৰৰ পৰা আমি সহায় লৈ পেলাই তেওঁলোকৰ লগত আমি যোগাযোগ কৰিব পাৰোঁ যদিও আমাৰ তেওঁলোকৰ তাত ফোন নাম্বাৰ নাথাকে গতিকে এইটো এটা খুব পজিটিভ এক্সপিৰিয়েন্স হয় ম'বাইলৰদ্বাৰা গতিকে আৰু বহুত আছে মবাইলৰদ্বাৰা ধৰক আজিকালি খুব ডিজিটেল মাৰ্কেটিং আজিকালি ম'বাইলৰ সহায়ত বহুতে ভাল ভাল ইনকাম কৰি আছে ম'বাইলটোৰদ্বাৰা বহুতে এতিয়া ইউটিউব চেনেল খুলি নিজৰ কেৰিয়াৰটো আগবঢ়োৱাত সহায় কৰিছে ইউটিউবৰপৰা বহুতে ভাল এক্সপিৰিয়েন্স পাইছে তেনেদৰে নিগেটিভো বহুত আছে ধৰক গতিকে মই নিগেটিভটো বৰ্তমান ক'বলৈ নাযাওঁ যিহেতু পজিটিভৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে গতিকে আমি ইউটিউবৰপৰা তেনেকৈ এটা ভাল কনচেপ্ত বনাই পেলাই ভাল ভিডিঅ'ৰ যোগেৰে আমি ভিউচ লৈ পেলাই আমি এটা ভাল আৰ্ণিং কৰিব পাৰিম ইনকাম কৰিব পাৰোঁ এইটো এটা ভাল পজিটিভ আৰু তাৰ উপৰিও আমি মোবাইলৰপৰা ধৰক ডিজিটেল মাৰ্কেটিঙত এফিলেত মাৰ্কেটিং পৰে তাৰপিছত আমি ফেচবুকতো পাৰোঁ তেনেকৈ বহুত চব সকলোখিনি মাধ্যমতে আমি এইবিলাকৰদ্বাৰা আমি পইচা ইনকাম কৰিব পাৰোঁ ভাল এটা ইনকাম কৰিব পাৰোঁ হেৰিটোত আৰু বহুতো ধৰক আমি এতিয়া কিবা নাজানো আজি গুগল আছে গুগলত আমি নজনা বস্তু সকলোখিনি আমি গুগুলত পাওঁ কিবা এটা প্ৰশ্নৰ উত্তৰ লাগে আমি গুগুলত চাৰ্চ কৰিলে পাওঁ গতিকে কিবা এটা বস্তু আমি শিকিব বিচাৰিছোঁ কিবা এটা যেনেকৈ ধৰক আমি গীটাৰ এখনকৈ বজাব নাজানো ধৰক শিকিব বিচাৰিছোঁ কিন্তু ধৰক আমাৰ পইচাপাতি ধৰক কম হোৱাৰ কাৰণে মই ক'তো গৈ পেলাই এডমিচন ল'ব নোৱাৰোঁ গতিকে সেইখিনি আমি ম'বাইলতো কৰিব পাৰোঁ ইউটিউবৰ জৰিয়তে আমি সেই কওঁ গীটাৰখন শিকিব পাৰোঁ তেনেকৈ বিভিন্ন বস্তু আমি কিবা এটা কিবা এটা আমি টপিকত আমি জানিব বিচাৰিছোঁ আমি সেইটো আমি ইউটিউব হওক বা গুগল হওক তাতে আমি সেই কৰিব পাৰোঁ জানিব পাৰোঁ কিবা এটা খাবলৈ মন গৈছে ৰান্ধিব বিচাৰিছোঁ গতিকে আমি সেইটো আমি ইউটিউবত চাই পেলাই আমি ধুনীয়াকৈ আমি ক'তো নিশিকাকৈ আমি ইউটিউবতে চাই চাই শিকি শিকি আমি ধুনীয়াকৈ ৰন্ধা বঢ়া কৰি আমি আমোদ প্ৰমোদ সকলোকে দি পেলাই নিজেও আমোদ প্ৰমোদ ল'ব পাৰোঁ তেনেকুৱা বহুতো ভাল লগা এক্সপিৰিয়েন্স আছে আৰু কিবা ব'ৰ লাগি আছিলে ধৰক ব'ৰ লাগি থাকিলে আপোনাৰ কিবা এখন কিতাপ পঢ়িব মন গৈছে ভাল গ্ৰন্থ এখন বা পঢ়িব মন গৈছে সেইখনো পঢ়িব পাৰোঁ আৰু তাৰ লগতে আজিকালি বহুতেো এপচ ওলাইছে যিবিলাক এপচত ধৰক আমি ভাল ভাল কিতাপসমূহ যোনবিলাক মিলিয়নাৰ বিলিয়নাৰ আছে সিহঁতৰ কিতাপসমূহ আমি পঢ়িব পাৰোঁ গতিকে গতিকে এইখিনি পজিটিভ এক্সপেৰিয়েন্স আৰুটো বহুত আছে গতিকে এইখিনিয়ে পজিটিভ এক্সপেৰিয়েন্স অলপ চেয়াৰ কৰিছোঁ গতিকে ম'বাইল ফোনটোৰপৰা যিমান নিগেটিভ আছে তাতকৈ বেছি পজিটিভ এক্সপেৰিয়েন্স পোৱা যায় গতিকে ভাল কামত ব্যৱহাৰ কৰিলে মবাইলটোৱেই মানুহৰ বন্ধুৰ দৰে কাম কৰে গতিকে সকলোকে আহ্বান জনাইছোঁ যাতে মবাইলটো সদায় ভাল কামত ব্যৱহাৰ কৰে ইমান খিনিয়ে আৰু